তাইকে তাৰ ইটোতে গছৰ যত্ন লোৱাটো অতি প্ৰয়োজন তথাপি প্ৰত্যেকটো ঋতুতে গছবোৰৰ কিছুমান সাৱধানতা আমি অৱলম্বন কৰিব লাগে যেনে বসন্ত কালত গছে পাত সলায় এইখিনি সময়তে আমি গছজোপাৰ বৃদ্ধিৰ বাবে বা পুষ্টিকৰ উপাদান যোগান ধৰিবলৈ সাৰ প্ৰয়োগ কৰিব পাৰোঁ এইখিনি সময়ত পোক পৰুৱা অলপ বেছি হয় পোক পৰুৱা নিয়ন্ত্ৰণ কৰিবলৈও গছৰ গুড়িত আমি দৰৱ দিব লাগিব বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনাও কৰিব পাৰোঁ কেনেকৈ পোকবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা গছত নানা ধৰণৰ বেমাৰো আহে এইখিনি সময়ত বেমাৰৰ পৰা নিয়ন্ত্ৰণ কেনেকৈ পাও তেনেকৈ আমি আলোচনা কৰিব লাগে আৰু সেইমতে তেওঁলোকৰ পৰামৰ্শ মতে আমি গছজোপাৰ গুড়িত দৰৱ পাতি দি গছজোপা বৃদ্ধি কৰাৰ কাৰণে আমি যত্ন ল'ব লাগে গ্ৰীষ্মকালতো তেনেকৈ আমি গ্ৰীষ্মকালতটো গৰম বেছি হয় গতিকে গছবোৰক আমি পানী প্ৰচুৰ পৰিমাণে দিব লাগে আমি যিবোৰ গছ বা ফুল টাবত থওঁ সেইবোৰ আমি অলপ ছাঁ পৰি থকা ঠাইত থব লাগে নহ'লে সেই সৰু সৰু গছবোৰ সূৰ্যৰ তীব্ৰ পোহৰৰ ৰক্ষা কৰিব লাগে নহ'লে পাতবোৰ পুৰি যায় পুৰি গ'লে গছজোপা বহুত কষ্ট পায় তেনেকৈ শৰৎ কালতো গছবোৰৰ পাত সৰি যায় শৰৎ কালত শুকান বতৰ শৰৎ কালৰ বতৰৰ ফলতে বেছি ক্ষতি হ'ব পৰা যিকোনো ক্ষতিৰ বাবে গছবোৰক পৰীক্ষা কৰিব লাগে খৰালি সময়ত গছক পানী দিব লাগে কাৰণ সেইখিনি সময়তটো পানী নাথাকে কাৰণ শীতকালত পানীৰ অভাৱত সিহঁতে বহুত ভোগে পানী শুকাই যায় গছবোৰ এনে ঠাই ভেদেও কেতিয়াবা বা জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰি গছৰ যত্ন প্ৰয়োজনীয়তাবোৰ বেলেগ বেলেগ হ'ব পাৰে কি কিছুমান জেগাৰ জলবায়ু বেলেগ সকলো জেগাৰে যে জলবায়ু একে হ'ব তেনেকুৱাতো নহয় কেতিয়াবা কিছুমান পৰামৰ্শ সেই আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি তেনেকৈ আমি গছবিলাকৰ যত্ন লৈ থাকিব লাগে তাৰ গছবিলাক আমি ৰক্ষা কৰিব পাৰোঁ নানা ৰূপ বেমাৰ এইবিলাকৰ পৰা সেই আৰু